আমাৰ অঞ্চলত সাধাৰণতে হিন্দু ধৰ্মৰ লোকসকল বেছিকে আছে আৰু আমি হিন্দু ধৰ্ম পালন কৰি আহিছোঁ আমাৰ ইয়াত বেলেগ ধৰ্ম আমাৰ এই অঞ্চলত নায়েই তেনেকে মোৰ হিন্দু ধৰ্মৰ মানুহবিলাকেই আছোঁ আৰু আমাৰ হিন্দু ধৰ্ম মতেতো আমি নামঘৰলে যাওঁ নামঘৰত আমি এইবিলাক প্ৰত্যেকৰে নিজৰ নিজৰ হেৰিয়ে নামঘৰ মন্দিৰলে যাওঁ শিৱ পূজা কৰে তাৰপিছতে কিছুমানে শিৱ পূজা কৰে কিছুমানে লক্ষী পূজা কৰে কিছুমানে হনুমানৰ পূজা কৰে হিন্দু ধৰ্মত সেইবিলাক ধৰ্মত সেইবিলাকেই আৰু বিশেষকে সেই তেওঁলোক সেইবিলাক দেৱ দেৱীকে পূজা কৰা হয় আৰু আমাৰ হিন্দুসকলৰ নামঘৰ থাকে নামঘৰত নাম ভাদ মাহত এমাহজোৰা নাম কীৰ্তন কৰা হয় আইসকলে নাম লয় আৰু ভকতসকলে সন্ধিয়া নামঘৰলে গৈ বন্তি জ্বলাই থাপনাত সেৱা এগছি চাকি জ্বলাই পেলাই নামঘৰৰ মণিকোটত চাকি বন্তি জ্বলাই এযোৰ গুৱা পানেৰে এখন শৰাই সজাই পেলাই তেওঁলোকে প্ৰত্যেকদিনাই ভকতসকলে নাম প্ৰসংগ কৰে প্ৰত্যেক প্ৰত্যেক বছৰৰ গোটেই ভাদ মাহটোতে ভাদ মাহটো পৱিত্ৰ মাহ হিচাপে হিন্দু ধৰ্মত ধৰা হয় গতিকে সেই মাহটোত বহুত হিন্দু ধৰ্মৰ মানুহে মাছ মাংস নাখায় চবেই বুলিয়েই নহয় আৰু কিছুমানে নাখায় সেইবিলাক অৱশ্যে ভক্তিটো সদায় নিজৰ কথা ভক্তি কোনে কেনেধৰণে ভক্তি কৰে সেইটো তেওঁলোকৰ নিজৰ ওপৰত কথা ধৰ্মৰ ধৰ্ম মানৱ ধৰ্মই আচল ধৰ্ম মানুহৰ গতিকে সেই ধৰ্মটোত মানে আমাৰ হিন্দু ধৰ্মত দেৱ দেৱীক পূজা কৰা হয় দুৰ্গা পূজাও পালন কৰা হয় আমাৰ হিন্দু ধৰ্মত দুৰ্গা পূজা প্ৰতি শৰত কালত শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হয় শিৱৰাত্ৰিও উদযাপন কৰে হিন্দু ধৰ্মৰ লোকসকলে শিৱৰাত্ৰিত বহুতেতো শিৱৰাত্ৰিত মানে শিৱদৌলত গৈ আমাৰ এতিয়া শিৱসাগৰৰ শিৱ মন্দিৰত শিৱদৌল আছে শিৱদৌলত গৈ পেলাই বহুত হিন্দু ধৰ্মৰ মানুহে আমাৰ পূজা অৰ্চনা কৰে তেওঁলোকে এই শিৱব্ৰতৰ কাৰণে প্ৰত্যেক সোমবাৰে সোমবাৰে বহুত হিন্দু ধৰ্মৰ আমাৰ লোকসকলে ব্ৰত পালন কৰে সোমবাৰটো সোমবাৰটো শিৱ পূজাৰ কাৰণে ভাল বুলি হিন্দুসকলে গণ্য কৰে আৰু সোমবাৰৰ দিনটোত মানে শিৱ পূজা কৰিলে মান্যতা পায় বুলিও বহুতেই বিশ্বাস কৰে সেইকাৰণে সেই বিশ্বাস অনুযায়ী প্ৰত্যেকটো সোমবাৰে বহুত আমাৰ হিন্দু ধৰ্মৰ লোকসকলৰ বহুতেই মানে শিৱ শিৱ পূজা কৰে শিৱ ব্ৰত ব্ৰতো ৰাখে কিছুমানেতো সেই দিনটোত ভাত পানীও নাখায় ফলাহাৰ গ্ৰহণ কৰিয়ে সেই দিনটো তেওঁলোকে চলাই নিয়ে নাখায় মাছ মাংসটো দূৰৰে কথা ভাতো নাখায় বহুতে ফল খায় সেই দিনটো পাৰ কৰি দিয়ে সোমবাৰৰ দিনটো বিশেষকে সোমবাৰ দিনটোত সেই তেওঁলোকে শিৱৰ কাৰণে শিৱব্ৰত পালন কৰে শিৱ পূজাৰ কাৰণে সি দুৰ্গা পূজাটো মানুহে আমাৰ হিন্দু ধৰ্মৰ লোকসকলে বহুতেই হাঁহ কোমোৰা এইবিলাক বলি দিয়ে হাঁহ কোমোৰা নেমু তামোল এইবিলাক বলি দিয়ে বলি দিয়াৰ কাৰণে কিছুমান মানুহে মানে যেতিয়ালৈকে দুৰ্গা পূজা হৈ নাযায় তেতিয়ালৈকে মানে কোমোৰা হাঁহ মাছ মাংস এইবোৰ নাখায় বহুতে সেইটো তেওঁলোকে যেনেকে যিয়ে আৰু ভাবে আৰু বিশ্বাস কৰে তেওঁলোকৰ ধৰ্মটো কেনেকে পালন কৰিব তেনেকে হিন্দু ধৰ্মতো বহুতো মানুহ আছে কিছুমানে সেই শিৱ পূজা কৰে কিছুমানে দেৱী পূজা কৰে দেৱ দেৱী পূজা কৰে তেনেকে ধৰণে চলি আছে আৰু হিন্দু ধৰ্মত